ফলঙনিৰ মৰঙী চাৰিআলি লুৰুকিহাত ঢুলীয়া গাঁও ৰঙাজান গাভৰু গাঁও গোলাঘাট যোৰহাট শিৱসাগৰ নাজিৰা ডিগবৈ ধুবুৰী গুৱাহাটী কামৰূপ বঙাইগাঁও হোজাই লংকা ডিমাপুৰ কহিমা